মই সৰুতে সৰু পৰাই মই সংগীত ভাল পাওঁ সৰু পৰাই মই ফাংচনত সৰু সুৰা তেতিয়া সৰু সুৰা ফাংচনত মই গান গাবলৈ উঠোঁ ষ্টেজত ষ্টেজত উঠোঁতে অলপ ভয় ভয় ভাৱ হয় কিন্তু সেই ভয় ভাৱটো ভাঙিবৰ কাৰণে মই ষ্টেজত উঠি মই কেইবা জেগাটো গান গাইছোঁ মই বাৰ তেৰ বছৰমানৰ পৰাই মই গান গাইছোঁ সেই গান সেই গানখিনি মই তেতিয়া মই লোকে লিখি দিয়া গান মই সেইখিনিয়ে চাই মই গান গাইছিলোঁ সেই গানখিনি যেতিয়া আমি গাবলৈ উঠোঁ তেতিয়া মনত এটা সাহস লৈ উঠোঁ আৰু দৰ্শকেও সেই গানখিনি শুনিবলৈ আগ্ৰহী হৈ থাকে সেই বাৰ বছৰ বয়সৰ পৰাই মোৰ সংগীতৰ প্ৰতি প্ৰতিভা আবিষ্কাৰ হৈছিলে আৰু মই সেই তেতিয়াৰ পৰাই এতিয়া মই সেই চেৱতে মই গান গাই গান গাই গাই গৈ মই আগুৱাই গৈ আছোঁ সেই সংগীতৰ প্ৰতি মই কেতিয়াও মই পিছ নোহোঁহোকো মোৰ ভাল লাগে মোৰ সংগীতৰ জগতখনক মই সকলো বিচাৰি পাওঁ সংগীতৰ মাধ্যমেৰে মই সকলোকে চিনি পাওঁ সংগীতৰ মাধ্যমেৰে সকলো দৰ্শকক মই মন জয় কৰিব পাৰোঁ সেইকাৰণে মই সংগীত জগতখনক মই বহুত ভাল পাওঁ মই মোৰ এতিয়া যিমান পাৰোঁ মই সংগীত জগতক মই মানুহখিনিৰ লগত মই মিলি চলিব বিচাৰোঁ আৰু মোৰ প্ৰতিভা যেতিয়া মই সৰু পৰা গান গাই আহিছোঁ এতিয়াও যিমান পাৰোঁ যিমান পাৰোঁ মই সংগীতৰ লগতেই যুঁজি যাম মই বহুত সংগীত মোৰ জীৱন সংগীতেই মোৰ লগৰী সংগীত মই বহুত জয়ী কৰিব পাৰিম